আমাৰ জীৱনত আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন পুথিভঁৰাল পৰিলক্ষিত হৈছিল আৰু সেইবোৰ পুথিভঁৰালত গৈ আমি পুথি অধ্যয়ন কৰিছিলোঁ আমাৰ অসমত বিশেষকৈ জিলা পুথিভঁৰাল দীঘলী পুখুৰীৰ পাৰত লগতে কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ওচৰতে লগতে আমি আমাৰ জীৱনত কলিকতাত থকা অক্সফৰ্ড পুথিভঁৰাললৈকে গৈছিলো আৰু এই পুথিভঁৰালৰ পৰা আমি বিভিন্ন পুথি সংগ্ৰহ কৰিছিলো লগতে এই পুথি আমি অধ্যয়নো কৰিছিলোঁ তে মই এতিয়ালৈকে আমাৰ নিজৰ ঘৰতো এটা পুথিভঁৰাল ৰখাৰ কাৰণে ব্যৱস্থা কৰি আহিছিলো প্ৰায় প্ৰায় এহেজাৰমান কিতাপ ইতিমধ্যে আমি সংগ্ৰহ কৰি এটা পুথিভঁৰাল নিৰ্মাণ কৰি আছো ইয়াতেই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন আগশাৰীৰ লেখকৰ লগতে বিভিন্ন মহাপুৰুষৰ দে বেদৰ পৰা অৰম্ভ কৰি বেদ উপনিষদ বেদান্ত লগতে আপোনাৰ মহাভাৰত ৰামায়ণ মহাকাব্য এই বিভিন্ন কিতাপ আমি সংগ্ৰহ কৰি ইতিমধ্যেই আমি এটা ঘৰত পুথিভঁৰালৰ বিষয়ে সৰুকৈ হ'লেও স্থাপন কৰি আছো আৰু ভৱিষ্যতে এই পুথিভঁৰালটো আমাৰ অবিহনে যেন ভৱিষ্যত প্ৰজন্মই অন্তত কিছু পুথি অধ্যয়ন কৰাৰ এটা সুযোগ পায় তাৰ কাৰণে এই ব্যৱস্থাটো কৰি আছো পুথি অধ্যয়নৰ জৰিয়তে আমি নিজৰ দেহ মন আত্মাক এটি সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰো আচলতে খাদ্যই আমাৰ দেহটো ঠিকে ৰাখে আৰু পুথিয়ে আমাৰ যিটো ভিতৰৰ আত্মা এই আত্মাটোৰ খোৰাক যোগায় সেয়েহে আমি সকলো সময়তে এই পুথি অধ্যয়ন কৰিব পাৰিলে আমাৰ নিজৰ লগতে আমি আনকো উপকৃত কৰিব পাৰিম